হেল্ল' মই বৰকটকীয়ে কৈছোঁ মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰপৰা ৰুটি আৰু মাংসৰ অৰ্ডাৰ কৰিছিলোঁ আপোনালোকৰ ৰুটি মাংসৰ অৰ্ডাৰ মই যোনটো কৰিছিলো সেইটো ৰুটি আহিছে আৰু ৰুটিৰ মাংসৰ সলনি আপোনাৰ পনীৰ আহিছে মোৰ এই অৰ্ডাৰটো আপুনি ৰিটাৰ্ণ আপোনালোকে ঘূৰাই লৈ আকৌ মোক ৰুটি আৰু মাংস মাংসৰ সলনি পনীৰ অহা সেইটো মোক পনীৰটো লৈ গৈ মাংসটো দিয়েহি যেন